মই অসমৰ বাহিৰৰ পৰা আহিছিলোঁ অ মই মানে অসমৰ বিষয়ে মানে কিছুমান কথা জানিবৰ কাৰণে আহিছিলোঁ আৰু অসমত যিহেতু বিহুৰ জাতীয় উৎসৱ অ বিহুটো মানে অসমত কেনেধৰণে পালন কৰা হয় মই তাৰ মানে আপোনাৰ পৰা অলপ জানিব বিচাৰিছিলোঁ অঁ হয় অঁ অঁ অঁ অঁ

অঁ অঁ

হয় হয়

অঁ হয়

অঁ

অঁ তেনেহ'লে বহুত ভালদৰেই পালন কৰা হয় অঁ অঁ হ'ব দিয়ক তেনেহ'লে ধন্যবাদ জনাইছোঁ মই মানে ইমান কথা নাজানো যিহেতু আপোনাৰ মুখৰ পৰা আজি ভালদৰে জানিলো যে বিহু কেনেদৰে পালন কৰা হয় অঁ ঠিক আছে তেনেহ'লে হ'ব ধন্যবাদ দেই অঁ